স্মৰণীয় গীত যেনে আমাৰ অসমৰ জাতীয় সংগীত অ' মোৰ আপোনাৰ দেশ অ' মোৰ চিকুনী দেশ এনেখন শুৱলা এনেখন সুফলা এনেখন মৰমৰ দেশ অ' মোৰ সুৰীয়াৰ মাত অসমৰ সুৱদি মাত পৃথিৱীৰ ক'তো বিচাৰি জনমটো নোপোৱা কৰিলেও পাত অ' মোৰ উপজা ঠাই অ' মোৰ অসমী আই চাই লওঁ এবাৰ মুখনি তোমাৰ হেঁপাহ মোৰ পলোৱা নাই হেঁপাহ মোৰ পলোৱা নাই এনেদৰে গাই আমাৰ অনুভৱসমূহ প্ৰকাশ